বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যাই আমাক বহুত উপকাৰ কৰিছে যেনে আমি ক'ৰবাত নতুন জেগা এটা বা কোনোবা নতুন ৰেষ্টুৰেণ্ট এখনত যাবলৈও আমি অনলাইন যোগে চাই লওঁ যে সেই ৰেষ্টুৰেণ্টখনৰ ৰেটিং কিমান হৈছে বা আমি চিনেমাৰ টিকেটেই হওক বা ক'ৰবাত বাছৰ টিকেটেই হওক বা ট্ৰেইনৰ টিকেটেই হওক আমি অনলাইন যোগেদিয়েই বুকিং কৰোঁ আৰু আজিৰ দিনত ঔষধো আমি অনলাইন যোগেদিয়েই লওঁ কাৰণ অনলাইন যোগেদি ঔষধ ল'লে তাত আপোনাৰ পইচাও অলপ কম হয়